অঁ হয় হয় অঁ অঁ মইতো ৱাৰ্ড মেম্বাৰৰ হাতত দি থাকোঁ কাগজ পত্ৰবোৰ তেওঁলোকে কেতিয়া মইতো দি থাকোঁ

মইতো দিয়ে থাকোঁ পঞ্চায়তত তেনেকৈ কাগজ পত্ৰ দি থাকোঁ এতিয়া তেওঁলোকে গম পাব কি হৈছে বা

কি আছে

অঁ অঁ মইতো নহয় এতিয়া নাই অঁ মই সুধি পেলানি ক'ম বাৰু মানে দি থাকোঁতো এইবিলাক কাগজপত্ৰ সব সকলোবিলাক দি থাকোঁ মেম্বাৰৰ হাতত ৱাৰ্ড মেম্বাৰ আপোনালোকে ৱাৰ্ড মেম্বাৰক খবৰ কৰিবচোন পঞ্চায়তত অঁ অঁ আমিতো ইয়াৰ পৰা পঠিয়াইছোঁ এতিয়া গম পোৱা নাই নহয় কিয় নাই যোৱা আমিতো সকলোবোৰ সুবিধা পঠিয়াইছোঁ অঁ

আমিতো পঠিয়াওঁ এতিয়া কিয় নাই পোৱা সেইটো গম পোৱা নাই নহয় আকৌ আমি সবৰে সবৰে নাম দিছোঁ অঁ অঁ

অঁ এইটো এইটো আমি পঠিয়াততো সকলো নামে পঠিয়াইছোঁ এতিয়া কিয়বা নাই পোৱা আকৌ এইটো এতিয়া খবৰ কৰিব লাগিব

অঁ সবেই পাব লাগে সেইটো হয় এতিয়া কিয় কেলৈবা অহা নাই আপোনালোকৰ তালৈ মই এতিয়া মানে হেৰি কৰিব নোৱাৰিছোঁ নহয় খবৰ এটা কৰিব অঁ হয় সেইটো অঁ অঁ অঁ অঁ আপোনালোকে এতিয়া এনেই কি কি সুবিধা পাইছে বৰ্তমান

অঁ অঁ সেইটো সকলোৱে পাইছোঁ

অঁ দিয়া হৈছে ঘৰ বহুত মানুহক দিয়া হৈছে বাৰু অঁ অঁ হয় অঁ

অঁ অঁ অঁ আমি ইয়াৰ পৰা পঠিৱাটো সকলো নামে পঠিয়াওঁ যোনে যোনে লিষ্ট দিয়ে

মই চাম বাৰু আপোনালোকৰ নাম অঁ অঁ

অঁ আমিতো পঠিয়ালো কেতিয়াই ইয়াৰ পৰা সকলো মানে পইচা পাতি পঠিয়াই থাকোঁ আপোনালোকৰ এতিয়া হোৱা নাই মই খবৰ কৰিব লাগিব অঁ

হয় কিন্তু হেৰি অঁ মই চাম বাৰু আপোনালোকে অকণমান খবৰ খাতি কৰিব অঁ অঁ অঁ মই চাই দিম বাৰু অঁ হ'ব